অঁ কি কৰিছে এইয়া ময়ো আছোঁ এই পইচা বিহু এইবাৰ বিহু পাতিছে যে বিহু পইচা তোলা দায়িত্ব পৰিছে পইচাটো যোগাৰ কৰি থ'ব গধূলিকৈ গৈ আছোঁ আৰু বিহু দিনাখন খাবলৈ ভোজৰ লগত খাবলৈ লাইশাক আছে যদি বাৰীত ধনিয়া আৰু গাহৰি মাংসৰ লগত চবেই লাগি ভাগি খাব লাগিব অঁ গধূলি পাঁচটামান বজাত যাম ওলাই ঘৰতে থাকিব পইচাটো যোগাৰ কৰি থ'ব অঁ থাকিব নহয় ঘৰত পইচা তোলা দায়িত্ব পৰিছে যে সেইকাৰণে অঁ ঘৰতে থাকিব

অঁ অঁ বিহুৰ দিনাখনেই ভোজত গাহৰি মাংসৰ লগত দিবলৈ লাইশাকে ভাল লাগিব নাই গাহৰি মাংস হ'ব তেনেহ'লে মই গধূলি সময়ত গৈ আছোঁ ঘৰতে থাকিব আপুনি অঁ হ'ব